গগৈনী বাইদেউ হয় নাই অঁ আপনালোকৰ ছোৱালীজনী নিবলৈ অহা নাই যে বে দেৰি হৈ গ'ল নহয়

হ'ব তেতিয়াহ'লে মানে আহিবলৈ সোনকালে যত্ন কৰিব আৰু দেই অঁ অঁ সোনকালে আহিব আপোনালোকৰ সদায় দেৰি হয় ছোৱালীজনী নিবলৈ অহা সেইকাৰণে অলপ সোনকাল কৰিব

হ'ব দিয়ক